অঁ এই পেচেণ্ট আনিছিলোঁ কিবা গণ্ডগোল পাইছে নেকি

হেল্ল'

অঁ কওক অসুবিধা এনেকৈ পাইছোঁ আকৌ সময়মতে ডক্তৰ নাহে আকৌ দৰৱ পাতি দিয়া দেৰি হয় চেলাইন টেলাইন এৰোৱাবলৈ দিগদাৰ হয় বহুত দেৰি হয় মাতিবলৈ গ'লেও পতককৈ ৰুমত নাপাওঁ নাৰ্ছ বাইদেউহঁতক দিগদাৰ হয় আকৌ অঁ বহুত দিগদাৰ হয় কিবা কিবি অসুবিধা মানে অসুবিধা মানে ডক্তৰ নাৰ্ছ অহা দেৰি হয় চেলাইন তেলাইন এৰোৱাবলৈ মানুহ বিচাৰি নাপাওঁ পতককৈ এনেকৈ বহুত দিগদাৰ হয় পেচেণ্টক ক'ৰবালে নিবলৈ ৰৈ থাকিব লাগে চেলাইন তেলাইন দিবলৈ বা এক্সৰে চেক্সৰে কৰিবলৈ ৰৈ থাকিবলগীয়া হয় বহুত দেৰি হয় আকৌ দিগদাৰ হয় অঁ সোনকালে ক'ব অঁ কেলৈ বহুত দিগদাৰ হয় নহয় এনেকৈ পেচেণ্টেও কষ্ট পায়

অঁ নিশ্চয় ক'ম বাৰু আৰু কিবা ক'বলগীয়া মানে আপোনালোকে সময়মতে চাফ চিকুণ নকৰে সেইটো কাৰণেও অকণমান দিগদাৰ হয় পেচেন্টৰ অকণমান গোন্ধ চোন্ধ পায় সেইটো কাৰণে অকণমান দিগদাৰ হয় সময়ত চফা নকৰে অসুবিধা পায় সময়ত খোৱা বোৱা দিগদাৰ হয় লেতেৰা হৈ থাকিলে চাফ চিকুণ কৰিব লাগে নহ'লে বহুত দিগদাৰ হয় তেনেকৈ বহুত প্ৰব্লেম হয় মাতিবলগীয়া হয় ডক্তৰ নাৰ্ছক সময়মতে আহি নাপায় বহুত প্ৰব্লেম হয় আকৌ অঁ সোনকালে জনাব আকৌ আৰু সোনকালে চাফ চিকুণ কৰিব ক'ব সময়মতে আহিব ক'ব সময়মতে চেলাইন তেলাইন এৰোৱাবলৈ ক'ব তেনেকৈ বহুত প্ৰব্লেম হয় পেচেন্টে বহুত কষ্ট পায় বহুত দিগদাৰ হয় আকৌ আপুনি অতি সোনকালে জনাব অঁ বহুত কষ্ট কৰোঁ হয় নহয় পেচেন্টৰ সেইটো কাৰণে দিগদাৰ হয় আপুনি তেতিয়াহ'লে সোনকালে ক'ব

আপোনালোকে সেইবোৰ ক'লেনে কি কথাবোৰ অতি সোনকালে ক'ব খালী দেই অঁ অঁ অঁ অতি সোনকালে ক'ব বহুত কষ্ট হয় নহয় পেচেণ্টে বহুত কষ্ট পায় সেইটো কাৰণে দিগদাৰ হয় আকৌ

অঁ অঁ অঁ অঁ

আৰুনো এইবোৰ ক'লোৱেচোন আৰু ক'বলগীয়া নাই খালি সেইখিনিয়ে কথা ক'লোঁ তেতিয়াহ'লে আপুনি সোনকালে ওপৰত জনাব খালী দেই নহ'লে বহুত দিগদাৰ হয় নহয় এজন পেচেণ্টৰ লগত হাজাৰজন পেচেণ্টৰ অৱস্থা বেয়া হয় নহয় সেইটো কাৰণে সোনকালে জনাব আপুনি অফিচত খোৱা বোৱা খোৱা বোৱা ইমান খেলি মেলি নহয় অলপ হয় আৰু তথাপিতো কেলৈ চাফ চিকুণ নহ'লে খোৱা বোৱা অলপ খেলি মেলি হয় চাফ চিকুণ কৰি থ'লে খোৱা বোৱা ইমান খেলি মেলি নহয় নহয় পেচেণ্টে পতককৈ খাব নোৱাৰে গোন্ধ ওলায় জাবৰ চাবৰ পৰি থাকিলেও বেয়া লাগে সেইটো কাৰণে অলপ চাফ চিকুণ কৰি থ'ব কেলৈ চাফ চিকুণ কৰি থ'লে বেমাৰ আজাৰ পতককৈ বেলেগ বেমাৰে আক্ৰমণ কৰিব নোৱাৰে সেইকাৰণে সোনকালে আপোনালোক এইটো ব্যৱস্থা ল'ব ডক্তৰ নাৰ্ছ বাইদেউহঁতক ক'ব ছাৰ বাইদেউহঁতক অঁ অঁ অঁ অঁ সোনকালে জনাই দিব খালী অঁ অঁ